আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টো আপোনাৰ স্থানীয় সমাজখনলৈ কেনেধৰণে অৰিহণা যোগাইছিল মোৰ গাঁৱৰ মাজতে ওচৰতে এখন চিলাই মেচিনৰ দোকান আছে চিলাই মেচিনৰ দোকানত সকলো গ্ৰাহক আহে তাতে মই মেখেলা চিলাওঁ চাদৰ চিলাওঁ চাদৰৰ পতি লগাওঁ পতি লগাও আৰু লগতে মই নিজেও দহি পাতিও বাতোঁ আনকো চিলাবলৈ শিকাওঁ দহি বাতিবলৈ শিকাওঁ কাটিং নিটিং মই নিজেই আনক কাটিং নিটিং শিকাওঁ আৰু ব্লাউজ চিলাবলৈ শিকাওঁ আৰু লগতে কলেজৰ ষ্টুডেণ্টবিলাকৰ ইউনিফৰ্ম চি চিলাওঁ বেগ চিলাওঁ সকলো মানুহে আহি মোৰ ওচৰতে কাপোৰ পানি ব্লাউজ ব্লাউজ চাদৰ মেখেলাৰ চিলাবলৈ দিয়ে মই সেইখিনি চিলাই নি স্বাৱলম্বী হৈছোঁ আৰু লগতে ময়ো মোৰ লগৰ সমনীয়া লগৰ লগৰীয়াকো মই কাটিং নিটিং শিকাইছোঁ ব্লাউজ চিলাবলৈ শিকাইছোঁ চাদৰ পতি কেনেকৈ লগাই গৈ চিলাবলৈ শিকাইছোঁ দহি বাতিবলৈ শিকাইছোঁ সকলো মহিলা আৰু ছোৱালীবিলাকে আহি মোৰ লগত সহযোগ কৰি কাটিং নিটিং শিকাই শিকিছে আৰু আৰু লগতে এমব্ৰইডেৰীও